গ্ৰাম্য অঞ্চলত বিভিন্ন খেলৰ জৰিয়তে মানুহৰ বিভিন্ন দক্ষতাৰ বিকাশ ঘটিব পাৰে বিশেষকৈ গ্ৰাম্য খেলসমূহৰ জৰিয়তে মানুহৰ বা শিশুসকলৰ শাৰীৰিক দক্ষতাৰ বিকাশ ঘটিব পাৰে ইয়াৰ উপৰিও তেওঁলোকে মানসিকভাৱে সুস্থ সবল হব পাৰে আৰু বৰ্তমান সময়ত বিভিন্ন খেলৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশ কৰি বিভিন্ন চাকৰিসমূহত যোগদান কৰা দেখা গৈছে তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰাৰ লগতে নিজৰ জীৱিকা হিচাপে খেলসমূহ আগবঢ়াই নিয়াৰ সুবিধা হৈছে এই খেলসমূহৰ জৰিয়তে তেওঁলোকৰ সু স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে সমাজৰ আগত নিজকে বা নিজৰ সমাজখনক উন্নত হিচাপে দেখুৱাবলৈ সক্ষম হৈছে আৰু খেলসমূহৰ জৰিয়তে তেওঁলোকে সমগ্ৰ ৰাজ্যখনৰ লগতে দেশৰ খেলৰ উন্নতি হোৱাত সহায় কৰিছে